দাদা মই আপোনাৰ ৰেষ্টুৰেণ্টৰ পৰা কিছুমান খোৱাবস্তু অৰ্ডাৰ কৰিছিলোঁ কিন্তু খোৱাবস্তুবিলাক বহুত বেয়া গোন্ধ ওলাইছে আপুনি এইটো ৰিটাৰ্ণ কৰক আৰু ৰিটাৰ্ণ কৰি লৈ যাওক আৰু মোক বেলেগ দি যাওক